এতিয়া অসমৰ পৰ্যটনৰ উদ্য়েগত শিল্পকলাৰ ভূমিকা বা আকৰ্ষণৰ কিছুমান কিছুমান আকৰ্ষণৰ কথা ক'বলৈ গ'লে আমি অসমৰ মাজুলীৰ কথা ক'ব পাৰো যেনেকৈ মাজুলী সত্ৰৰ বাবে বিখ্যাত মাজুলী মুখা শিল্পৰ বাবে বিখ্যাত কামাখ্য়া মন্দিৰৰ কথা ক'ব পাৰোঁ তদুপৰি অসমৰ যোনখিনি পৰম্পৰাগত সাহিত্য় হওক সংস্কৃতি হওক বা এতিয়া পৰম্পৰাগত সাজযোৰ যেনেকৈ চাদৰ মেখেলা পাট মুগা এৰী মুগা মেখেলা চাদৰ এইখিনিও হৈছে আকৰ্ষণৰ মূল বিষয় আৰু তদুপৰি অগ্নিগড় যিদৰে তেজপুৰৰ অগ্নিগড় বা এনেই অসমৰ শিৱদৌল চৰাইদেউ এইখিনিৰ লগত অসমৰ সাহিত্য় অসমৰ বুৰঞ্জী এইখিনি বস্তু যিহেতু সন্নিৱিষ্ট হৈ আছে সেয়েহে এইবিলাকো বা এইখিনি বিষয়ো অসমত পৰ্যটন উদ্য়োগত শিল্পকলাৰ ভূমিকা বুলি আমি ক'ব পাৰোঁ